হেল্ল' অঁ অ' কি খবৰ তোমাৰ অ এই অহা বৃহস্পতিবাৰে আকা খটৰা সত্ৰত যাব খুজছিলোঁ আমাৰ নামৈৰ দলটো অঁ অঁ অহা সপ্তাহ বৃহস্পতিবাৰে অঁ পিছে তাতে অ' গাড়ী এখান ধৰা গৈছে তাতে তাতে এনেই খোৱা লোৱা চাহখিনিৰ ব্যৱস্থা হ'ব চাহ চাহ খিচাৰি চিচাৰি নাই সেইগিলা অলপ জটিল হয় অঁ অঁ মাহ প্ৰসাদ এইগিলা উপকৰণ নাৰিকল তিয়ঁহ অঁ তাৰপিছত হাঁ পইচা পাতি তুমি কিবা অলপমান দান বৰঙণি আগবঢ়ালিয়ে হ'ল আৰু তাৰ পে তুমি যদি যাব পৰা এই তেতিয়া হ'লে খবৰটো দি পঠাবাচোন ফোনকে কৰিবা অঁ অসুবিধা নহ'লে ওলাবা অঁ চবে লগে ভাগে গ'লে ভাল লাগে বহু দূৰ নহয়তো ওচৰ ঠাই আৰু এটা বেলাতে ঘূৰি আহিব পাৰিম খিচাৰি চিচাৰি খালে দেৰি হ'ল হৈ ইটা আকৌ আমি চাহে খাম তাতে মাহ প্ৰসাদখিনি বঢ়াই উঠি নাম প্ৰসংগ হৈ থাকিব তাতে অলপ সেইগিলা চাম চাই ফেলাই কি আৰু আমিও পাৰলি এটা নাম ধৰবা চাম তেনকৈ আৰু ধৰি ফেলে আহিব লাগিব আ গাড়ী চাড়ী ধৰা গৈছে

দে পিছে হ'ব দিয়া